অ শুনা আকৌ এ ইভিনিং ৱাক যাম বুলি ভাবিছোঁ যাবা নেকি এই যাওঁ আৰু ওচৰৰ পাৰ্কটো পাৰ্কটোৱে ফুৰি আহিম আৰু অলপ টাইমটো তো সব কাম বন কৰি যাব লাগিব ন' তো পাঁচটা মানত ওলাই যাম ছটা চাৰে ছটামানত ঘূৰি আহিম অ ঠিক আছে মই তোমাক ক'ল কৰিম বাৰু ঠিক আছে দিয়া অ অ